হেল্ল' হয় হয় নিউজ লাইভৰ অফিচটো আপোনাৰ নিউজ লাইভৰ অফিচত আপুনি যাবই লাগিব মানে আপোনাৰ এইটো গনেশগুৰি হৈ আপুনি বাওঁহাতে যাব লাগিব অঁ আপোনাৰ নিউজ লাইভৰ অফিচটোত কিবা কাম আছিল নেকি আপোনাৰ অঁ অঁ অঁ মই নিউজ লাইভলৈ মই গ'লোহেতেন অলপ পিছত আপুনি আছে ক'ত ঘৰ ক'ত আপোনাৰ পল্টনবজাৰ মইতো পল্টনবজাৰ মইতো আপোনাৰ এই খ্ৰীষ্টানবস্তিত আছো সেইফালৰ পৰা আপোনাক লৈ যাব পাৰিলোহেতেন বাৰু আপোনাৰ নামটো কি কি আছিলে পবন বৰদলৈ মই আপোনাক লৈ যাব পাৰিম বাৰু আপুনি ওৱেট কৰিব লাগিব অলপ সময় আমাৰ নিউজ লাইভটো আছিলে গনেশগুৰিৰপৰা প্ৰায় তিনি কিলোমিটাৰ তিনি কিলোমিটাৰ বাট সোমাব লাগিব

অপেনিং টাইম আপোনাৰ চাৰে নটামান বজাত সিহঁতে অফিচটো খোলে এনেইতো মানুহ প্ৰায় থাকেই কিন্তু অফিচিয়েলি কামবিলাক চাৰে নটা বজাৰ পৰা হয় আৰু আৰু সেইটো বন্ধ হয় আপোনাৰ পাঁচটা বজাত অফিচিয়েলি কাম বাকীতো ৰাতিটো থাকে সিহঁতে ৰাতিটো কাম কৰেই ৰাতিপুৱা আপুনি ছয়টা সাতটাটো পাব যদি অফিচিয়েলি কাম নকৰে যিকোনো মানুহক লগ কৰিব বিচাৰে তেতিয়া ছয়টা সাতটাটো পাব আপুনি চিন্তা কৰিব নালাগে বাৰু মোৰ লগত গ'লে আপুনি কামখিনি আপোনাক কৰাই দিব পাৰিম তাতে বেলেগ ডি ৱাই থ্ৰি ছিক্স ফাইভ প্ৰাগ নিউজ সেইবিলাকতো আছে সেইবিলাকতোচোন আপুনি যাব পাৰে কিয় আপোনাৰ কি নিউজৰ কামত যায়নে নে কি অঁ অঁ অঁ তাকে আৰু একো নাই বাৰু নিউজ লাইভটোতে গ'লে ভালে হ'ব বাৰু নিউজ লাইভৰ মানুহবোৰ ভালেই আছে এতিয়া ঠিক আছে ঠিক আছে ঠিক আছে হ'ব হ'ব দিয়ক অঁ